এই আপোনালোকে সেই কি থাৰ্ড বস্তুবিলাক পঠাই থাকে হে আগতে জোতা একবাৰ ল'লোঁ দুদিনমান পিন্ধাতেই গ'ল ফাটি এতিয়া চেণ্ডেল একযোৰা লৈছিলোঁ তাতো সেই কিবা লেতু সেতু দিয়া হেই আপোনালোকৰ বস্তু মোৰ ভাল লগা নাই আৰু নলওঁ আপোনালোকৰ পৰা এইবিলাক একদম থাৰ্ড ক্লাছ বাজে বস্তু চব ঠগামিৰ কাৰবাৰ হৈছে এইবিলাক